কি কৰিছা অঁ অঁ কোন বাৰু চিনি পোৱা নাই নহ্ অঁ অবিনাশ মই এই মোবাইলটো নতুনকৈ কিনিলোঁ আগৰ মোবাইলটো বেয়া হৈ থাকিলে তাকে নাম্বাৰবোৰ ছেভ নাই কেনেকুৱা ভালনে ভালে ভালে ভাত পানী খোৱা হ'ল অঁ অঁ ঘৰত বাকী সবৰে ভালে

তা এই এনেই বিচনাতে পঢ়ি আছোঁ খোৱা বোৱা যে হ'ল দেই ৰাতিপুৱা এতিয়া নাইখোৱা

মাহঁত ভালে ভালে ইমান দিনৰ পিছত কি বা মনত পেলালা পাপা ভালে হয় নেকি বৰ খবৰ লব'লগীয়া হ'ল অ' ইয়াৰ গেম যে খেলিছো দেই সেইটোতো হ'বই আৰু খেলি থকাই হ'ব সেইটো এই ক'তনো দেখিবা হয় মইতো ৰাতিহে খেলোঁ তোমালোকতো দিনতে খেলি মেলি আজৰি

কি অঁ অঁ অঁ ত তাকে মইও বিচাৰি ফুৰিছোঁ মোৰ অলপ দিগদাৰ হৈছে পইচা পাতি কলেজত দিবলৈ তাকে পাপায়েও দিব পৰা নাই তাকে মই মই এনেকৈ খবৰ কৰিছিলোঁ এনেকৈ গম নাই পোৱা একো দেই এই সেইফালে হেৰি চাহ ফেক্টৰী ওলাইছে বুলি শুনিছিলো চাহ ফেক্টৰীত মানে কাম কৰিব পাৰ যাব অঁ ফালে অঁ তাৰপৰা এইফালে তোমাৰ সেই বাইকৰ ডিলাৰত শুনিছিলোঁ অঁ অঁ

অঁ অঁ অঁ

অঁ

অঁ অঁ অঁ

অঁ অঁ

অঁ কি কি ডকুমেন্টছ ল'লে অঁ অঁ অঁ অঁ অঁ অঁ তাতে কম্পিউটাৰটো লাগিব চবতে মোৰ শেষ হোৱা নাই নহয় মোৰ কম্পিউটাৰ চাৰ্টিফিকেটখন পোৱা নাই তাৰপৰা চেল

অঁ অঁ অঁ তাৰপৰা এইটো পে'মেণ্টটো কিমানকৈ দিয়াব মাহে মাহে কিমানকৈ পাম চাৰে দছ হাজাৰ নহ্ চাৰে দছ হেজাৰতো ভালে পাম

অইলৰফালে অইলৰফালে কি কেনেকুৱা কি অঁ অঁ অঁ অঁ কি ক'লে তাত

তেনেকৈতো ভালেই আকৌ পোন্ধৰ দিন পোন্ধৰ দিন হ'লে কি কিমান কিমান টাইম এনে সময়টো কিমান সময় থাকিব লাগে দিনটো

কিমান দিয়ে আঠাইছটো ঠিকে আছে নহ্ পোন্ধৰ দিন কৰি কিনে আঠাইছ পালে

নাই কৰা নহয় আই টি আই মই আই টি আই থাকিলেহে কাম কৰি এতিয়া আই টি আই নাথাকিলেতো কেনেকৈ কাম পাবা অঁ অঁ তাকে কয় কোনদিনা গ'লে ভাল হ'ব এনেই অঁ অঁ

অঁ মোক ফোন কৰিবাচোন এই ভালকৈ সুধি মেলি অঁ অঁ

হয় বাৰু সেইটো সিহঁতে নিজে নিজে কৰিব মন গ'লে সিহঁতে নিজে ফোন কৰিব নহ্

অঁ কিন্তু চা চাহ ফেক্টৰীত ইমানটো হেৰি নহ'ব চাগে সিহঁতৰ অঁ সিমানখিনিমান দিব লাগে ইমানটো নিদিব চাগে তাত

তাতে এনেকুৱা ডিলাৰ চিলাৰত সোমাব পাৰিলে বেছি ভাল লাগিলে হয় অকণমান ফেশ্যনটো দেখাব পাৰিলোহেঁতেনতো পূৰা বাইক চাইক লৈ বুজিছা সেইফালে তাত কিমানকৈ দিয়ে আকৌ আকৌ তাত সোমাবলৈ বা কি কি লাগে কিখিনি পাইছে

তাকে এতিয়া ক'ত ঘৰতে আছা অঁ এনেই কিমান দিব বা সেইটো নাজানো নহয় আকৌ সুধিলে গম পাম এতিয়া মই যোৱাই নাই এনেই কৈছিলোহে মানে কথাটো দিব লাগে অলপ মানে মোটামুটি চলিব পৰাকৈ আৰু হয় সিমানখিনিমান দিব লাগে অঁ অঁ অঁ

এই কোনফালে কোনফালে আছেহি অঁ অঁ অঁ সেয়াতে অঁ অঁ অঁ গ'ম পাইছোঁ

যেতিয়া মানে পইচা পইচাটো দৰকাৰ হয় তেতিয়া যেতিয়া পইচা পাতি অলপ হেৰি অসুবিধা হয় তেতিয়াই অলপ দৰকাৰ হয় নহ্ তেতিয়া গম পোৱা যায় কি

জব কাৰ্ড যে এইকেইদিন নহয় দেই হ'ল আৰু দুমাহমান আগতে এতিয়া এইকেইদিন এনেই বহি আছোঁ আৰু আঢ়ৈশকৈ দিয়ে নেকি জানো মই ভালকৈ নাজানো কিন্তু পইচাটো সোমাই সোমোৱাটো সোমায় পইচাটো দেই একেচোতে সোমোৱাই দিয়ে কিমান পালোঁ পাঁচ ছশমান এতিয়ালৈকে যেতিয়াৰ পৰা গৈছোঁ মানে এই তোমাৰ এঘাৰশ চৈধ্যশমানকৈ সোমাই নেকি অঁ তেনেকুৱাই কিবা এটা সোমায় অঁ অঁ অঁ মাঘৰ বিহুত সোমালেতো ইয়াত ভালেই হ'ব ইয়াৰ কাৰণে অঁ অঁ আৰু জব কাৰ্ড জব কাৰ্ডত দুঘণ্টা তিনি ঘণ্টাই সেইটোৱেতো এঘণ্টা কামত যদি দুশ টকা পোৱা যায় আৰু এনেকৈতো হাজিৰা কৰিলে গোটেই দিনডাল কৰি এনেই আঢ়ৈশ টকা পায় তাকে

ত' তেনে হ'ব এতিয়া চাগে মই মানে এই এইফালে যাবলগীয়া আছিলে অঁ অঁ ঠিক আছে হ'ব অঁ জনাম জ অঁ অঁ অঁ আজি কাইলৈ মানে ফ ফোন এটা কৰি চাব লাগিব মই কাইলৈ মানে খবৰ এটা লৈ চাব লাগিব এফালে কি হয় কি নহ্ ঠিক আছে হ'ব